মোৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সিদ্ধান্তটো তেতিয়া ল'ব লগা হৈছিল যেতিয়া মোৰ অসমৰ বিখ্য়াত ধাৰাবাহিক বৰলা কাইৰ ধাৰাবাহিকখনৰ বাবে মোক এটা চৰিত্ৰৰ বাবে নিৰ্বাচন কৰিছিল আৰু তেওঁলোকৰ পৰিচালকে মোক ফোন কৰিছিল তাৰ লগতে এটা কথা মই যিজন গুৰুৰ ওচৰত শিকি আছিলোঁ সেই সময়ত শিকিছিলোঁ বা এতিয়াও শিকি আছো তেওঁক গুৰু হিচাপতে মানো আমাৰ নাট্য় জগতৰ চিন্ময় দা চিন্ময় দা ল'ৰাজন ধ্ৰুৱ ধ্ৰুৱজ্য়োতি সি মানে তাতে ৰঙতে কাম কৰে সি কেতিয়াবা সিহঁতৰ আলোচনা বিলোচনাত আঙুলিয়াই দিছিল যে মোৰ এগৰাকী পেহী আছে পেহীজনক আপোনালোকে সুধি চাব পাৰে তেওঁলোকে মোক সুধিলে তিনিমাহমান আগত সুধিলে যে এই ধৰণৰ চৰিত্ৰ এটা আছে আপুনি কৰিব নেকি তাৰ পিছত তেওঁলোকৰ খবৰ বাতৰি নাই মই ভাবিলোঁ যে আমাকনো আকৌ ক'ত ল'ব আমি নাম নথকা মানুহ কোনেও চিনি জানি নাপায় তেনেধৰণে ধাৰাবাহিকখনত আমাক ল'বনে এনেকৈ ভাবি ময়ো পাহৰি থাকিলোঁ তেতিয়া মই পুৰি ভ্ৰমণলৈ গ'লোঁ ভ্ৰমণৰ পৰা আহাৰ পিছত তেতিয়া হঠাৎ মোক পৰিচালকে সুধিলে বৰলা কাইখনৰ তেওঁ ক'লে যে আপোনাক এনেধৰণে কথা এটা কৈছিল আপুনি কৰিব লাগিব তেতিয়া মই তেখেতক উভতাই আকৌ প্ৰশ্ন কৰিছোঁ যে আপোনালোকে ইমান দিনে মোক একো কোৱা নাই আপোনালোকে চৰিত্ৰটোৰ কাৰণে কাকো বিচাৰি পোৱা নাই নেকি তেতিয়া কৈছে বোলে নহয় মই আপোনাকে ভাবি থৈছোঁ এইকাৰণে কৰিব লাগিব তেতিয়া মই সিদ্ধান্ত ল'লোঁ যে পুনৰাই যিহেতু সিহঁতে মোক নিৰ্বাচন কৰিলে বাচিলে তেওঁলোকে যে এই চৰিত্ৰটো কৰিব পাৰিম বুলি ভাবিলে গতিকে মই কৰিম বুলি সিদ্ধান্তই ল'লোঁ নিজৰ মনতে কাকো কোৱা নাই যে এবাৰলৈ গৈ চাওঁ বাৰু কি হয় কি নহয় কৰিব পাৰোঁ নোৱাৰোঁ সেইটো ভগৱানৰ কথা যদি ভগৱানে আশীৰ্বাদ কৰে তেতিয়াহ'লে মই কৰিব পাৰিম আৰু যদি ভগৱানে আশীৰ্বাদ নকৰে তেতিয়া মা দেউতাই যাব দিলেও মই নোৱাৰিব পাৰোঁ সেই তেনেকৈ ভাবি লৈ তেওঁলোকক সুধিলোঁ যে কি ধৰণৰ চৰিত্ৰ হ'ব কেনেকুৱা হ'ব কি কথা কি বাৰ্তা কাৰণ পোছাকৰ কথা থাকে নহয় দুখীয়া হ'লে বেলেগ সাজ পোছাক নিব লাগিব ধনী হ'লে বেলেগ সাজ পোছাক নিব লাগিব বুঢ়া হ'লে বেলেগ হ'ব ডেকা হ'লে বেলেগ হ'ব এইবোৰ সুধি মেলি লৈ মই ফেব্ৰুৱাৰী মাহৰ দুহেজাৰ পোন্ধৰৰ ফেব্ৰুৱাৰী মাহৰ তিনি তাৰিখে তেওঁলোকৰ যি কেম্প আছে সেই কেম্পলৈ মই গ'লোঁ তেতিয়া মোৰ সেইদিনাখনত মোৰ তিনিটা চিন আছিল সেই তিনিটা চিন কৰিলোঁ তেতিয়া মানে ভাষাটো আছিল কি আমাৰ পুৰণি কামৰূপীয়া ভাষা পুৰণি কামৰূপীয়া ভাষা সেই সময়ত আমাৰ নলবাৰী কামৰূপ আৰু বৰপেটা একেলগে আছিল সেই পুৰণি কামৰূপীয়া ভাষা যিহেতু মই বৰপেটাৰ মানুহ গতিকে তেওঁলোকেও ভাবিলে যে মোৰ মুখত এই ভাষাবোৰো খাপ খাব তেওঁলোকে দুটা চিন কৰিব দিলে দুটা চিনৰ প্ৰথম চিনটোৱে মোৰ এটা ভাগ্য় ভাল আছিল যে আমাৰ চলচিত্ৰ জগতৰ আমাৰ ধাৰাবাহিক জগতৰ বিখ্য়াত মানুহ হিৰণ্য় ডেকা মোৰ হিৰণ্য় দাৰ লগত আছিল ফাৰ্ষ্ট চিনটো হিৰণ্য় দা আছিল সেই সময়তে আমাৰ লগতে কাম কৰি আছিলে আমাৰ ধাৰাবাহিকখনত তেওঁ মূখ্য় চৰিত্ৰত আছিল তেখেত মাষ্টৰ আছিল তেখেত মানে আমাৰ ঘৰতে থাকিব আৰু ভাড়া থাকিব এই লৈ তেখেত ভাড়াঘৰ বিচাৰি আহি আমাৰ ঘৰলৈ আহিছে তেতিয়াহে মোৰ প্ৰথম চিনটোৱেই আছিল আমাৰ হিৰণ্য় ডেকাৰ লগত মানে হিৰণ্য দাৰ লগত হিৰণ্য দাৰ লগত যেতিয়া চিনটো কৰিব গ'লোঁ তেতিয়া মানে মোৰ আকৌ বেছি ভয় লাগিল যে ইমান বিখ্য়াত মানুহ এজন মই সন্মুখত পালোঁ কথা পতাই নাই একো তেখেতৰ লগত মই চিন কৰিবলগীয়া হ'ল কেমেৰা সন্মুখত লগত কেমেৰা সন্মুখত প্ৰথম শ্বটটো দিব লাগিব মানে তেতিয়া আমাৰ ভক্তি সহকাৰে বিচ ভগৱানক ভাবি নটৰাজে যে কৃপা কৰক তেনেকৈ ভাবি লৈ মই হিৰণ্য দাৰ লগত প্ৰথম চিনটো দিলোঁ তাৰ পিছত এটা চিন আছিল আমাৰ ঘৰৰ ভিতৰত সেইটো কৰিলোঁ তাৰ পিছত এটা বাটত আছিল সেইটো কৰিলোঁ তিনিটা চিন কৰি তেতিয়া গুচি আহিলোঁ তাৰ পিছত আকৌ ফেব্ৰুৱাৰী মাহত আৰু বাকীবোৰ চিন তেনেকৈ চলি থাকিল আৰু ইটো সিটো এই যে তেখে তেওঁৰ লগত কৰিলোঁ হিৰণ্য় দাৰ লগত কৰিলোঁ মোৰ প্ৰথমতে কিন্তু ভুল হৈছিল এবাৰ দুবাৰত মানে কেমেৰা সন্মুখত মই কৰিব পৰা নাছিলোঁ তেতিয়া মানে মোৰ ভুলোঁ হৈছিল এই হিৰণ্য় দা মানে এনে মানে ভাল মানুহ এজন যে আমাৰ দৰে মানুহক তেওঁ শিকাই বুজাই কেনেকৈ কৰিব লাগে কেনেকৈ আগবাঢ়িব লাগে এই বিষয়টো তেওঁ ধুনীয়াকৈ আমাক বুজাই দিছিল আৰু কৈছিল যে এনেধৰণে কৰিব লাগে আৰু গৈ গৈ গৈ গৈ এটা সময়ত মই সেই ধাৰাবাহিকখনৰে হোলাৰ মাক বুলি অসমত পৰিচিত হ'লোঁ আৰু এইটোৱে মোৰ বাবে আটাইতকৈ ডাঙৰ খবৰ আটাইতকৈ ভাল লগা খবৰ আৰু আটাইতকৈ সৌভাগ্য়ৰ খবৰ আৰু ৰাইজকো ইয়াৰ মাজেৰে মানে ধন্য়বাদ জনাইছোঁ তেওঁলোকে যে আমাৰ ধাৰাবাহিকখন আঁকোৱালি লৈছিল তাৰ কাৰণে সকলোকে ধন্য়বাদ জনাইছোঁ আৰু ময়ো ভগৱানৰ আশীৰ্বাদ পৰা বুলি মানি লৈছোঁ